হয় আমি বৰ্তমান যিহেতু চৰকাৰে গাঁৱে গাঁৱে ৱাটাৰ চাপ্লাইৰ পানী যোগান ধৰিছে আমি সেই পানী বৰ্তমান সময়ত পাইছোঁ আগতে পোৱা নাছিলোঁ আগতে সেইবোৰ সুবিধা আমাৰ গাঁৱত নাছিলে কিন্তু এতিয়া পাইছোঁ আৰু টেপৰ পানীখিনি খুবেই পৰিষ্কাৰ টেপৰ পানী পোৱাৰ কাৰণে আমাৰ কি হয় আমি নাদৰ পানী তুলি যিহেতু কাপোৰ কানি ধোৱাৰ পৰা ধৰি খোৱা বোৱা সকলো কামতে ব্যৱহাৰ কৰিব লগা হয় কিন্তু এতিয়া টেপৰ পানীখিনি দিয়াৰ পৰা আমাৰ সেইখিনি সময়খিনি খৰচ কৰিব লগা হোৱা নাই সময়খিনি ৰৈ গৈছে আৰু সেইদৰে আমাৰ মটৰ ব্যৱহাৰ কৰা সকলেও যিসকলৰ মটৰ আছে সেই সকলেও আৰু আমাৰ ঘৰতেই হওক মটৰ ব্যৱহাৰ কৰিলে কাৰেণ্টৰ ব্যৱহাৰ মানে কাৰেণ্ট বেছিয়েই লাগে সেইখিনি কাৰেণ্টৰখিনিও আমাৰ এতিয়া ব্যৱহাৰ হোৱা নাই সেইকাৰণে সেইখিনি সুবিধা পানী টেপ হোৱাৰ পৰা সেইখিনি সুবিধা আমি পাইছোঁ